যুৱ প্ৰজন্মলৈ কৃষিৰ বিষয়ে পৰামৰ্শ বুলি ক'বলৈ গ'লে কাৰণ বৰ্তমান বহুতো যুৱক যুৱতী দেখিবলৈ পোৱা গৈছে যে চৰকাৰী চাকৰিৰ প্ৰতি বেছি আকৰ্ষিত হৈছে আৰু তাৰপিছত তেওঁলোকে লাগিলে তেওঁৰ নিজৰ জীৱনৰ আধাখিনি সময় পাৰ কৰিছে সেয়েহে সেইবোৰ নকৰি তেওঁলোকে যদি কৃষিকাৰ্য্যত লিপ্ত হয় অৰ্থাৎ খেতিপথাৰত লাগে কৃষিৰ প্ৰতি বেছি আকৰ্ষিত হয় তেনেক্ষেত্ৰত কৃষিক নিজৰ পেচা হিচাপে লৈও মানুহে এ উন্নতি কৰিব পাৰে যথেষ্ট লাভান্বিত হ'ব পাৰে এইধৰণে তেওঁলোকে নিজৰ জীৱিকাৰ পথ বাছি ল'ব পাৰে কিয়নো আজিকালি সকলোৱে এটা চৰকাৰী চাকৰি পোৱাটো সম্ভৱ নহয় সেয়েহে যুৱ প্ৰজন্মই কৃষিৰ প্ৰতি আকৰ্ষিত হোৱাটো অতিকৈ আৱশ্যক কিয়নো আমাৰ অসমৰ প্ৰধান খেতি বুলি ক'বলৈ গ'লে আমি ধানখেতিকে ক'ব লাগিব এইধৰণে তেওঁলোকে লাভান্বিত হ'ব পাৰিব